আমাৰ ঘৰত ডাঙৰকৈ পতা পূজা হ'ল সত্যনাৰায়ণ পূজা আৰু লক্ষী পূজা এই দুটা পূজা ঘৰত ডাঙৰকৈ পতা যায় সত্যনাৰায়ণ পূজা আমাৰ ঘৰৰ কাৰোবাৰ জন্মদিন বা এনেও কেতিয়াবা ভাল চাই তাৰিখ এটা লৈ কেনে সত্যনাৰায়ণ পূজা পতা যায় এই পূজাত ওচৰৰ পাজৰৰ মানুহ ঘৰৰ সকলোবোৰ মানুহ আৰু দূৰৰ ৰিলেটিভছবোৰ কাজিনছবোৰ একেলগে গোট খায় পূজাৰীয়ে পূজা কৰোঁতেনে ওচৰত বহি আৰ্শীবাদ লয় অহা আৰু প্ৰসাদ বিলায় মাঁহতে প্ৰসাদ বিলায় আইতাই ভোগ বনায় প্ৰত্যেক বছৰে পূজাত আইতাইয়ে কিন্তু ভোগ বনায় আৰু সেই ভোগখিনিৰ টেষ্টটোৱে বেলেগ তাৰে পিছত মাঁহতে ওচৰৰ পাজৰৰ মানুহবিলাকৰ আলপৈচান ধৰে প্ৰসাদ বিলায় আমিও যাই কেনে কেতিয়াবা মাঁহতৰ লগত সহায় কৰি দিওঁ প্ৰসাদ বিলোৱাত আৰু চাহ তাহ মানে দিয়াত আকৌ গধূলিলৈ খিচাৰি খিচিৰি খুওঁৱা হয় মানে ৰাইজৰ মানুহক আৰু সেনেকেই সবেই ঘৰৰ মানুহবোৰেও লগ গোট খায় হাঁহি ধেমালি হয় তাৰ পিছত আৰ্শীবাদ লোৱা যায় আকৌ আকৌ লক্ষী পূজা লক্ষী পূজাটো কিন্তু আমাৰ ইয়াতে গুৱাহাটীত মানে দেউতাহঁতৰ ঘৰত নাপাতিলেও লক্ষী পূজাটো আমাৰ মাহঁতৰ মানে মামাহঁতৰ ঘৰত আতাইতকৈ ডাঙৰকৈ পতা যায় ক'ব গ'লে ওচৰৰ পাজৰৰ চব মানুহ ৰাইজক ৰাজহোৱাকৈ পতা যায় ত' চব মানুহবোৰ তাতে আহে লক্ষী পূজাত তাৰে পিছত ইয়াতে আমাৰ গুৱাহাটীত থকা বা ওচৰে পাজৰে যিকোনো জেগাত থকা মানুহবোৰ ৰিলেটিভছবোৰ চবে মামাহঁতৰ ঘৰত গোট খায় চবে তাতে এদিন দুদিন আগতেই যায় কেনে অলপ মানুহবোৰৰ লগত টাইম স্পেণ্ড কৰা যায় পূজাৰ লগতে হাঁহি ধেমালিও হয় লগত মানুহ ঘৰৰ মানুহবিলাকৰ লগত টাইম স্পেণ্ড কৰা যায় তাৰে পাছত যিহেতু পূজাৰ পূজাৰী আহে পূজা কৰে তাৰে পিছত মামাহঁতে বা মাহী জেঠাইহঁতে চবে নি কামবোৰ ইমান স সহজভাৱে মানে ভাল দৰে কৰি যায় কি চবে বিৰাট আনন্দ পায় লক্ষী পূজাৰ দিনাখন চবে আৰ্শীবাদ লৈ কেনে ভগৱানৰ ওচৰত নিজৰ সমস্যাবোৰ কয় ভগৱানৰ পৰা আৰ্শীবাদ বিচাৰে তাৰে পিছত চবে ৰাইজৰ মানুহবিলাকক যিহেতু ৰাজহুৱাকৈ পাতে তেনেহ'লে খুওৱা খুওৱা আলপৈচানো লয় ধৰে মামাহঁতে আৰু সেই আৰু ক'ব গ'লে এই দু দুভাগ পূজা আমাৰ ঘৰত বহুত ডাঙৰকৈ পতা যায় আৰু বহুত ভাল দৰে পাতা যায়